কি কৰিছ মইও এনেই বহি আছোঁ অঁ গম পাইছ চাগে বিছ তাৰিখে অংকিতাভাগৰ বিয়া আছে নহয় যাবি নহয় তই অঁ তাকে বিয়া বুলিলেতো এনেও কাপোৰ কানি লাগেই বেছিকৈ ভাল কাপোৰে নাই তেনেকৈ অঁ সেইবাবে ভাবিছোঁ কাপোৰ কেইযোৰমান লৈ আহোঁগৈ নেকি অঁ কোনবোৰ যাবি অঁ বিশালত বা এতিয়া দামবোৰ কিমান হৈ আছে অঁ অলপ ভাল মানে ভাল প্ৰাইজৰ থকা শ্বপিং মললৈকে যাব লাগিব আৰু কিবা গিফ্ট দিব লাগিব নহয় ভাল চাই পেলাই অঁ কেতিয়া যাবি কচোন সঠিককৈ অঁ ঠিক আছে বাৰু কিমান টাইমত যাবি অঁ আৰু এইকেইদিনতো ইমান গৰম পৰিছে অঁ ওলাবি তেতিয়াহ'লে আৰু মোৰ লগত একেলগেই যামগৈ আমি একেলগে যাম তই ওলাই থাকিবি মোক ফোন এটা কৰিবি ওলোৱা আগত ঠিক আছে হ'বদে